হেল্ল' হেল্ল' ভূপে ভূপেন হাজৰিকাৰ গান গান কেনে সেনকৈ হেৰি কৰা যায়নো হাঁ অঁ ইয়াতে চলি আছে ভূপেন হাজৰিকাৰ অলপমান ভালকৈ কৈ দিলে হ'লে হয় ভূপেন হাজৰিকাৰ বিষয়ে অঁ আমি সেইকেইটা গান শুনি বৰ ভাল পাওঁ অঁ অঁ তে তুমি দি দিবা অঁ অঁ